এনেকুৱা বহুতো ধৰণৰ এপ আছে যিয়ে আমাক দৈনন্দিন জীৱনত বহুত সহায় কৰে তাৰে কিছুমান হৈছে ফেচবুক কেলকুলেটাৰ ইনষ্টাগ্ৰাম ফ্লিপকাৰ্ট নেটফ্লিক্স হোৱাটছআপ অ'লা ওবেৰ ছুইগি ইত্যাদি ফেচবুকে আমাক দূৰত থকা দেশৰ বাহিৰত থকা বা চহৰৰ বাহিৰত থকা সকলো লোক ব্যক্তিৰ লগত জড়িত ৰাখে তেওঁলোকে দৈনন্দিন জীৱনত কি কৰিছে তেওঁলোকে নিজৰ ফেচবুকত আপলোড কৰে আৰু সেয়া আমি অন্য এক ঠাইত বহিও চাব পাৰোঁ ঠিক সেইদৰে কেলকুলেটাৰ কেলকুলেটাৰটো হৈছে অতি প্ৰয়োজনীয় এপ কেলকুলেটাৰে আমাক ডাঙৰতকৈ ডাঙৰ হিচাপ ছেকেণ্ডত উলিয়াই দিয়ে ক'ৰবাত গ'লেও ক'ৰবাত কিবা প্ৰয়োজন হ'লেও হিচাপত হিচাপ কৰিবলগীয়া হ'লেও কেলকুলেটাৰে অতি সোনকালে আমাক হিচাপটো উলিয়াই দিব পাৰে সেইবাবে কেলকুলেটাৰটি এতি প্ৰয়োজনীয় এপ তেনেদৰে ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰামৰ ফেচবুকৰ দৰেই একেই ধৰণে সহায় কৰে অন্যান্য মানুহৰ দূৰত থকা নিজৰ পৰিয়ালৰ মানুহে কি কৰিছে কি নাই কৰা দৈনন্দিন জীৱনত তেওঁলোকে ইনষ্টাগ্ৰামত দিব পাৰে আৰু সেয়া আমি দূৰৰ পৰাই চাই গম পাব পাৰোঁ যে তেওঁলোকে কি কৰিছে নাই কৰা খবৰ খাতিও আৰু যদি প্ৰয়োজন হয় মেছেজ মেছেজৰ জৰিয়তে তেওঁলোকৰ লগত কথাও পাতিব পাৰি এনেদৰে বহুত ধৰণে সহায় কৰে ঠিক সেইদৰে ফ্লিপকাৰ্ট ফ্লিপকাৰ্ট এপটিয়ে আমাক ঘৰত বহিয়ে ঘৰৰ প্ৰয়োজনীয় খোৱা বস্তুৰ পৰা আ আদি কৰি সজোৱা বস্তুলৈকে প্ৰয়োজনীয় আটাইখিনি বস্তুৱেই ফ্লিপকাৰ্টত এভেলেবুল থাকে আমি ঘৰত বহিয়ে নিজৰ মন পচণ্ডৰ বস্তুটি বাচি লৈ মেলি অৰ্ডাৰ কৰিলে অতি শীঘ্ৰে দুই তিনিদিনৰ ভিতৰতে ফ্লিপকাৰ্টে আহি পেলাই আমাৰ ঘৰৰ দুৱাৰত আহি পেলাই সেই বস্তুটি ডেলিভাৰ কৰি থৈ যায় আমি মাত্ৰ কেৱল ঘৰত বহি বহি পইচাটিহে দিব লাগে ঘৰৰ পৰা ওলাই যোৱাৰো প্ৰয়োজন নাই মোবাইলৰ পৰাই ঘৰ সকলোবোৰ বস্তু কিনিব পাৰি ফ্লিপকাৰ্টৰ জৰিয়তে আন এটা এপ আছে নেটফ্লিক্স নেটফ্লিক্স এনেকুৱা এটা এপ আপুনি ঘৰত বহি মোবাইলেৰে যি বিচাৰে চিনেমা পৰা আদি কৰি সকলোবোৰ বস্তু চাব পাৰে আৰু নেটফ্লিক্স এনেকুৱা এটা এপ আপুনি মোবাইলত আপোনাৰ টেবলেটত টিভিত সকলোতে কানেক্ট কৰিব পাৰে আৰু অতি সুন্দৰকৈ মন নিজৰ মনোৰঞ্জন কৰিব পাৰে চিনেমা তিনেমা চাই ঠিক সেইদৰে আটাইতকৈ প্ৰয়োজনীয় এপ এটা হৈছে হোৱাটছআপ হোৱাটছাপটো এটি এনেকুৱা এপ যিয়ে আমাক আমাৰ দৈনন্দিন জীৱনত অতি প্ৰয়োজনীয় কামবোৰ কৰে যেনেদৰে আপুনি ক'ৰবাত দূৰত থাকিলেও আপোনাক কিবা ফটো পঠিয়াব হ'লে ডকুমেণ্টৰ পৰা আদি কৰি কিবা মেছেজৰ পৰা আদি কৰি এইবোৰ সকলো কাম হোৱাটছআপৰ জৰিয়তে কৰিব পাৰে আৰু দূৰত থকা ব্যক্তিজনৰ লগত কথা পাতিব মন গ'লে তাত ক'ল কৰিব পাৰে অথবা ভিডিঅ' ক'ল কৰিও তেওঁলোকৰ লগত বাৰ্তালাপ কৰিব পাৰে আৰু হোৱাটছআপৰ ভিডিঅ' ক'লত কৰিলে ব্যক্তিজন দূৰত আছে বা ওচৰত নাই সেইটো অনুভৱ খুবেই কমকৈ হয় হোৱাট আৰু হোৱাটছআপত বিভিন্ন ধৰণৰ ফ'টো ভিডিঅ' আদান প্ৰদান কৰিব পাৰি প্ৰয়োজন হ'লে ডকুমেণ্টৰ পৰা আদি কৰি সকলো বস্তু আদান প্ৰদান কৰিব পাৰি ঠিক সেইদৰে অ'লা ওবেৰ এইকেইটা এটি এনেকুৱা এনেকুৱা এপ যিয়ে আপোনাক এঠাইৰ পৰা আন ঠাইলৈ যোৱাত অতি সহায় কৰে অ'লা বা ওবেৰত আপুনি যদি বাইক বা গাড়ী বুক কৰে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ আপুনি থিয় হৈ থকা জেগাতে সেই গাড়ীখন বা বাইকখন আহি উপস্থিত হয় আৰু আপোনাক তাৰপৰা ৰিছিভ কৰি আপুনি য'লৈ যাব তেওঁলোকে আপোনাক সুন্দৰভাৱে সেই ঠাইলৈ লৈ যাব পাৰে আৰু লৈ যাই খুব কম টকাতে আপোনাৰ অহা যোৱা কৰাত সুবিধা কৰি তোলে আপোনাৰ ওচৰত যদি সেই সময়ত বাহন চাইকেল বাইক বা গাড়ী যদি অনুপস্থিত উপস্থিত নাথাকে সেই সময়ত অ'লা বা ওবেৰ ব্যৱহাৰ কৰি আপুনি এঠাইৰ পৰা আন ঠাইলৈ অতি সোনকালে অতি কম মূল্যতে অহা যোৱা কৰিব পাৰে ঠিক সেইদৰে আৰু এটা এপ আছে চুইগি চুইগিৰ এপ চুইগিৰ দৰে এপে ঘৰত বহি থকা অৱস্থাত চুইগিত আপুনি খোৱা বস্তু যদি অৰ্ডাৰ দিয়ে নিজৰ মন পচণ্ডৰ ৰেষ্টুৰেণ্টে হওক হোটেলে হওক যিয়ে মন যায় খাবলৈ আপুনি ঘৰত বহিয়ে অৰ্ডাৰ দিব পাৰে আৰু সেইবোৰ বস্তু আপোনাৰ ওচৰলৈ অতি সোনকালে তেওঁলোকে লৈ আহে ঠাণ্ডা হোৱাৰ আগতে আৰু আপোনালোকে সেই বস্তুখিনি খাই পেলাই ধুনীয়াকৈ থাকিব পাৰে